আমাৰ এই অঞ্চলটোত লোকগীত বুলি ক'ব গ'লে বহুত প্ৰকাৰৰ লোকগীত আছে প্ৰথমতে মই ক'ব খুজিম বিয়া গীতৰ কথা বিয়া গীতত ধৰক আপোনাৰ যেতিয়া দৰা কইনাৰ বিয়া হয় মহিলা মহিলাবোৰে সিহঁতে কি কৰে যে জমনি বা খুহুটিয়াভাৱে দৰাক জোকাই বা দৰা ঘৰৰ মানুহে কইনা ঘৰৰ মানুহক জোকাই তেনেকৈ এটা বহুত জমনি মানে কি কয় বস্তুবোৰ যাতে বিয়াৰ পৰিৱেশটো বহুত জমনি হয় তেনেকুৱা টাইপত তুলি তুলি ধৰে আৰু তাৰে অন্তৰত এনেকুৱা এটাও কথা আছে যে ধৰক যদি দৰা ঘৰৰ মানুহে ছোৱালী ঘৰৰ মানুহক বেছিকৈ সিঁচিব পাৰে তেতিয়া সিহঁতৰো মনটো ভাল লাগে বা ধৰি ছোৱালী ঘৰৰ মানুহেও দৰা ঘৰৰ মানুহক বেছিকৈ সিঁচিব পাৰে সেই গোটেই বস্তুখিনি গীতৰ থ্ৰ গীতৰৰ আঁৰেৰে বা লোকগীতৰ দ্বাৰাই কেনেকৈ কৰিব পাৰে সেইখিনিকে ধৰক আপুনি বিয়া গীত বুলি কয় তাৰে ওপৰত আছে দেহ বিচাৰৰ গীত দেহ বিচাৰৰ ধৰক আপোনাৰ যোনটো দেহ বিচাৰৰ গীতবোৰৰ অন্তৰ আছে যে মানৱ জীৱন মানৱ জীৱনক আমি যেনেকুৱা যেনেকৈ কওঁ বা আমাক যিমানখিনি বস্তু লাগে বা তেনেকুৱা সেই বস্তুখিনি বিপৰীতে গৈ পিনেই দেহ বিচাৰৰ গীতে আমাক এইটোয়েই শিকাই যে মানৱ জীৱন মানৱ জীৱনত আমাৰ বহুত বস্তু নাই আমি মানুহে মানুহক ভাল পাব পাৰোঁ আৰু এদিন আমি চব মানুহেই নোহোৱা হৈ থাকিম তাৰে কাৰণে আমাক বহুত জীয়াই থাকিবৰ কাৰণে আমাক বহুত বেছি বস্তু নালাগে তাৰে ওপৰত আছে আপোনাৰ বন গীত আনন্দিৰাম দাসে বন গীত লিখি পিনে বহুত ধৰক আপোনাৰ বহুত লিখি বনগীত লিখিছে আৰু তেওঁৰ দ্বাৰাই মানে আৰু বহুত বস্তুটো ফেমাছো হৈ গৈছিলে তাৰে ওপৰি আপোনাৰ আছে গৰখীয়া গীত যেতিয়া ধৰক গৰখীয়াবোৰে গৰু ৰখিবলৈ যায় তেতিয়া গানবোৰ এই গীতবোৰ গাইছিলে আৰু লোকগীত বুলি ক'ব গ'লে ধৰক লোকগীতৰো বহুত প্ৰকাৰ আছে গোৱালপৰীয়া লোক লোকগীত আছে কামৰূপীয় লোকগীতো আছে ইত্যাদি